লকডাউনত মানে কি আৰু তেতিয়াটো খাদ্যৰ মানে নাটনিয়ে হৈছিল বস্তু চস্তু সেনেকে পোৱা নাছিলোঁ তথাপিটো গাঁও যিহেতু আমাৰ অলপ গাখীৰ চাখীৰ কিন্তু আমি খুব পাইছিলোঁ ওচৰতে মানে মানুহ চবেই মানে ফাৰ্ম আছে খুব কম দামতে গাখীৰ পাইছিলোঁ তাৰপৰা পনীৰ বনাইছিলোঁ আৰু কমতে দিছিল যিহেতু আৰু কেতিয়াবা এনেও দিছিল গাঁৱৰ মানুহ আৰু দিয়ে কিনো কৰিব ইমান গাখীৰ তাৰ পনীৰ পেৰা চেৰা এনেকে বনাইছিলোঁ আৰু মানে আচাৰ চাচাৰ খুউব বনাইছিলোঁ লগ হৈ আমি গোটেইকেইটা আমি লগ হৈছিলোঁ তাত হৈ পেলাই সেইকেইদিন খুউব ভাল লাগিছিল আৰু সেইকেইদিন মানে গোটেইকেইটা পৰিয়াল একেলগে লগ হৈ মানে নিমখ তেলেই হওক লাগে একেলগে খাইছিলোঁ সেই শান্তিটো এটা বেলেগ আছিল আৰু গোটেইকেইটাৰে লগত আৰু ল'ৰা ছোৱালীকেইটাইও খুব খেলি চেলি ভাল পাইছিল তাতকৈ এটা মানে কি হাঁহি উঠা কথা কি মানে এই ব্ৰয়লাৰৰ বেমাৰ হোৱা বুলি তেতিয়া ব্ৰয়লাৰবোৰ খুউব কম দামত দিছিল তাৰমানে পঞ্চাশ টকাতেই তিনিটা চাৰিটামান দিছিল দিয়াতে আমি সেইখিনি কিনি কি কৰিছিলোঁ আমি চিকেন পকৌৰা বা ইহঁতক মাংস ভাজি তাৰমানে তেনেকে আৰু মানে ইহঁতক কিবা কিবি ৰেচিপি সেনেকে আমি বনাই নিজেই মানে বনাই বনাই খুৱাইছিলোঁ বিভিন্ন ধৰণৰে তাৰপাছত মাছ চাছ আমাৰ পুখুৰী আছে এই মাছ ঘৰত আমি গনছানা ভেদাইলতা নৰসিংহৰ পাত এনেকেই ইহঁতক আমি মাছৰ জোল বনাই দিছিলোঁ ল'ৰা ছোৱালীবিলাকে মানে যিয়ে নহওক অলপ বস্তু হ'লে মানে ইমানকেইটা ল'ৰা ছোৱালী একেলগে খাই ন খুব ভাল লাগে ল'ৰা ছোৱালীকো মানে খুব ভাল পায় বা আমাক ভাল লাগিছে খাই ভাল লাগিছে এনেকে কয় এই কথাটো মানে আমাৰ খুব ভাল লাগে সেনকে ক'লে আমাৰো বনাবৰ মন যায় আৰু মানে বাৰীত যাই কিবাকিবি ঔ চৌ এইবিলাক কিবাকিবি বুটলি নি সেইবিলাকো সিহঁতক বনাই বনাই খুৱাওঁ আমি মানে আমি তেতিয়া চাৰিটা যাওঁ আমি একেলগে লগ হৈছোঁ চাৰিটা যাই মানে খুব ভাল লাগে আৰু পৰিবেশটো মানে খুউব লকডাউন যদিও আমাৰ মানে কৰ'ণা চৰ'ণা নোহোৱা হৈ গৈছে আমি খুব ভাল লাগিছিলে তাৰ পিছত আৰু মানে কি সিহঁতে আৰু চবজি তবজি মাজে মাজে অলপ পাওঁ নোপোৱা নহয় কিন্তু সেইখিনিয়েদি সিহঁতক আৰু দিছিলোঁ খুউব ভাল লাগিছিলে সেইখিনি সময়ত আৰু তেতিয়া মই আমি কি কৰিছিলোঁ শালত কাপোৰ বৈছিলোঁ লকডাউনৰ সময়ত আৰু সেইকাৰণে শালত কাপোৰ চাপোৰ আমি অলপ বেছিকেই বৈছিলোঁ যাতে বিহুৱান চিহুৱানৰ কাৰণে আমি অলপ ৰাখিছিলোঁ সেইখিনিয়েই আৰু